বাচন ধোৱা পদ্দথি পদ্ধতি বিষয়ে ক'বলৈ হ'লে আমাৰ নব্বৈ দশকত দেখা গৈছিলে আমাৰ যোনবোৰ খৰি কাঠ খৰিয়েই পুৰি বা বাঁহ খৰি পুৰি যোনটো বেষ্ট ওলাইছিলে জ্বলাই বা আমাৰ অসমীয়াত সেইটো ফুট ছাই বুলি কয় সেই ফুট ছাইটোৱে বাচনসমূহ ঘঁহিছিল ফুট ছাইসমূহ ঘঁহিলে মানে বাচনসমূহ বেছি চাফা দেখা গৈছিল আমাৰ নব্বৈ দশকৰ মানুহে তেনেকৈ বাচন বৰ্তনসমূহ ধুইছিল আৰু আজিকালি কিছু কিছু লোকে তেনেকৈয়ে ব্যৱহাৰ কৰি আছে আৰু কিছু কিছু লোকে বজাৰৰ আপোনাৰ চাবোন নহ'লে লিকুইড ধৰণৰ ক্ৰীম চাৰ্ফ এইসমূহ ব্যৱহাৰ কৰিছে আৰু আমাৰ এতিয়া অসমত কাঁহৰ বস্তুটো অতিকৈ জনপ্ৰিয় কাঁহৰ বস্তুটো ধুবলৈ হ'লে আমাৰ গাঁৱৰ থলুৱা মানুহবোৰে বালি ব্যৱহাৰ কৰে নহ'লে খৰিৰ পৰা যোনটো জ্বলি বেষ্ট ওলায় বা আমাৰ অসমীয়াত ফুট ছাই বুলি কয় সেই ফুট ছাইটো ব্যৱহাৰ কৰিলে আমাৰ বেছি চাফা হয় বুলি আমাৰ কোৱা হয় আৰু আমাৰ ফুট ছাই বা বালিয়ে ধুলে ধুই চাফা কৰিলে আমাৰ যিমানখিনি প্ৰফিট হয় বা লিকুইড বা চাবোন চাৰ্ফেৰে ধুলে যিমানখিনি প্ৰফিট হয় সেইটো প্ৰতিটো বস্তু বেলেগ বেলেগ আমাৰ চাৰ্ফেৰে যদিবা লিকুইড ক্ৰীমেৰে আমি ধুওঁ বাচনটো ভালকৈ যদি ঘঁহি ভালকৈ নুধুলে তাৰ পৰা আপোনাৰ বীজাণু কিবা থাকি গ'লে সেইটো আমাৰ শৰীৰৰ কাৰণে অতিকৈ আপোনাৰ ভয়ংকৰ আমাৰ শৰীৰত ছাইড এফেক্টো হ'ব পাৰে আপোনাৰ যোনটো খৰি জ্বলে আমাৰ যোনটো ফুট ছাই বা বালিৰ পৰা আমাৰ বাচন বৰ্তনবোৰ ধুই চাফা কৰিলে আমাৰ যিমান মানে স্বাস্থ্যৰ কাৰণে ভাল সেইটো মানে আজিকালি মানুহবিলাকে বুজি নাপায় আমাৰ যিমান তেলেই লাগি নাথাকক বা মাছ মাংস ভজা কেৰাহীয়েই নহওঁক লাগিলে আমাৰ ফুট ছাই বা বালি মাৰিলে যিমান চাফা হয় হয়তো আপোনাৰ বজাৰৰ পৰা অনা এইটো লিকুইড নহ'লে ছাৰ্ফ নহ'লে ভিমবাৰ চাবোন বা তেনেকুৱা ছ'পসমূহ ব্যৱহাৰ কৰিলেই সিমান চাফা নহ'ব আমাৰ আমাৰ লোকেল পদ্ধতিবোৰে যিমান চাফা হয়